আপোনাৰ প্ৰিয় শিল্পী গায়ক সুৰকাৰ কোন আৰু আপুনি তেওঁলোকক কি ভাল পায় সেই বিষয়ে আপোনাক ক'ব পাৰিব নেকি বুলি সুধিছে কিন্তু মই ক'বলৈ গ'লে মই ভূপেন হাজৰিকাকে ক'ম মোৰ প্ৰিয় আৰু প্ৰিয় আছে লতা মংগেশকাৰো প্ৰিয় তেখেতে হিন্দী গায়ক আজি সুৰকাৰ বুলি ক'লে আমাৰ ৰমেন বৰুৱা তেখেতে বহুত গান সুৰ সুৰ কৰিছে তেখেত লিখিছে তেখেতে মানুহক গোৱাইছে তেখেতে চিনেমাও বহুত চিনেমাত সুৰ দিছে গানৰ তেখেত পৰিচালনা কৰিছে চিনেমা পৰিচালনা কৰিছে ভূপেন হাজৰিকা দেৱেও সুৰ দিছে চিনেমা কেইবাখনো কৰিছে আমি তেখেতক মোৰ প্ৰিয় গায়ক বুলি ক'ম তেখেতক ৰমেন বৰুৱা দেৱক প্ৰিয় সুৰ সুৰকাৰ বুলি ক'ম আৰু তেনেকৈ ধৰণৰকৈ এতিয়া নতুন নতুন মানুহো আহিছে এতিয়া আমাৰ অসমৰ হৃদয় থাপ মানে হেৰি হৃদয়ৰ আমঠু বুলি কয় বৰ্তমান মুহূৰ্তত জুবিন গাৰ্গ জুবিন গাৰ্গেও ভাল গান গায় তেখেতে হাজাৰৰ ওপৰত গান গালে তেখেতৰ গোৱা স্বভাৱ শৈলীটো বহুতে বেয়া পালেও মই বেয়া বুলি নকওঁ ব্যক্তিগতভাৱে প্ৰিয়ংকা ভঁৰালী আছে প্ৰিয়ংকা ভঁৰালীয়েও বৰ ধুনীয়া গান গাবলৈ ধৰিছে তেখেতে খুব কম দিনৰ ভিতৰতে জনতাৰ এই হৃদয় চুবলৈ আগবাঢ়িছে গতিকে আমি তেখেতৰ উপৰিও মানস ৰবিন আছে মানস ৰবিন আছে নীল আকাশ আছে নতুনকৈ আহিছে তেখেত আমাৰ জনজাতীয় যদিও তেখেত বহুত ভাল গান গাবলৈ ধ আৰম্ভ কৰিছে আমি তেখেতলোকক এইজন বুলিয়ে কৈ দিব নোৱাৰোঁ বিশেষকৈ ভূপেন হাজৰিকাৰ বাহিৰে আমি চবৰে প্ৰতি মানে প্ৰিয় গায়ক বুলি ক'লেও বেয়া নহয় কিন্তু আটাইতকৈ বেছি ভাল লগা গায়ক হৈ গ'ল প্ৰিয় গায়ক ভূপেন হাজৰিকাদেৱ জুবিন গাৰ্গ লতা মংগেশকাৰ প্ৰিয়ংকা ভঁৰালী নীল আকাশ আমি এইবিলাকৰ গান শুনি যথেষ্ট আলপুত হওঁ কেতিয়াবা মনে মনে শুনি ভাল লাগে সিহঁতৰ গানবিলাক গতিকে সেইবিলাকেই গতিকে তেখেতলোকৰ আমি শুভকামনা আগবাঢ়ি আগবাঢ়িছোঁ